মোৰ ঘৰৰ চাটত আমি বিল্ডিঙত থাকোঁ যেতিয়া চাটেই হ'ব চাটত থাকোঁ চাটত মই লগাইছোঁ থাৰ্ম'কলত কিছুমান বস্তু থাৰ্ম'কলত লগাইছোঁ কিছুমান বস্তু বস্তাত চাউলৰ বস্তা যে আনোঁ চাউলৰ বস্তাত মই চব্জিৰ বাকলিখিনি মই থৈ দিওঁ ধুনীয়াকে থৈ দি কেনে শুকাই লওঁ বস্তুখিনি বস্তাটোত যেতিয়া আধা বেগ সেই চব্জিৰ বাকলি হ'ব সেইখিনি বস্তু শুকাল শুকোৱাৰ পিছত সেই তাৰে ওপৰত অলপ অলপ মাটি দি পেলাই তাতে মানে গছ পুলি ৰুই দিছোঁ যেনে ভাতকেৰেলা ভাতকেৰেলা ৰুই দিছোঁ এটা ভাতকেৰেলা হৈছিল আমি খালোঁ চেকেণ্ডটো মানে ফুলিছে তাৰপিছত ফুল আছে মই ফুল বহুত ভাল পাওঁ ফুল গছ লগাই য'তেই কিবা মই ফুলগছ উঠাই লৈ আহোঁ ঠাৰিৰ পৰা হোৱাবিলাক বেছিকৈ আনোঁ সেইবিলাক আনি কেনে খুচি থওঁ মই যি খুচি থওঁ সেয়ে হয় বাৰু সেইটো মোৰ ভাল লক্ষণ আৰু মানে বস্তুটো সৰুৰ পৰাই এইটো বস্তু কৰোঁ আমাৰ ঘৰতো আছিল এনেকুৱা লাও কোমোৰা সব লগাওঁ ভেন্দি লগাওঁ জিকা ভাতকেৰেলা তাৰপিছত বেঙেনা বিলাহী এইবিলাক আমাৰ সৰুৰ পৰা খেতি গোটেই ঘৰতে কৰিছিলোঁ সেইবিলাক তাৰমানে সেই সৰুৰ পৰা যিটো বস্তু আছে মোৰ এতিয়া মই চাটত সেইবোৰ বস্তু মানে পুৰা কৰি আছোঁ সেইবোৰ বস্তু হৈছেও ফুল ভাল পাওঁ য'ৰে পৰা ফুল যি ফুলেই নহওঁক মই মানে লৈ আহোঁ আহি পেলাই মই চাটত ৰুই দিওঁ বাগিছা টাইপৰেই হৈছে এইখন আৰু ভাতকেৰেলা লগাই দিছোঁ নিজৰ চাটত দুৱাৰমুখতো এখন চাট আছে সেইখন চাটতো মই লগাই দিছোঁ তাতেও ভাতকেৰেলা এডাল উঠিছে তিতাকেৰেলা উঠে লাও নলগাই লাওৰ পুলি লগাইছোঁ কিন্তু লাও খাব নাপালেও আগ কেইটাকে খাইছোঁ লগাইছোঁ আৰু মই নিজে এইবিলাক কৰি ভাল পাওঁ কৰিছোঁ আৰু যিখিনি বস্তু লাগে মই অকলে নাখাওঁ ভগাই খাওঁ সবকে দিওঁ মই অলপ অলপেই হওঁক সবকে দিওঁ মই তাতে কষ্ট হয় পানী দিব লাগে তলৰ পৰা নি নি পানী দিব লাগে ওপৰত বৰষুণ দিলে সেইটো কষ্ট মৰে বাৰু বৰষুণ নিদিয়াৰ দিনা দিব লাগে এতিয়া ওপৰত যাব হৈছে আৰু দিবৰ কাৰণে যাব ভালেখিনি বস্তুয়েই হৈছে মই ফুলৰ পুলি বেছি লগাইছোঁ আৰু থাৰ্ম'কলত সেনেকে একচুয়েলি যেতিয়া চাটখনত বতাহ যেতিয়া দিয়ে বতাহ দিয়াৰ পিছত বা বৰষুণ দিয়ে তেতিয়া কিছুমান তাতে চেলানি পৰে সেই চেলানিটো পেলাই দিব নালাগে এই চব্জিৰ যে বাকলি থাকে সেই চব্জিৰ বাকলিৰ ওপৰত দি দিব লাগে ধুনীয়াকে সেইটো এটা সাৰ